এ এনে আছোঁ এতিয়া কলেজ যাব লাগিছিলে তো গৈ আছ' নেকি তই মোৰ হ'ল দেই কেইদিনমান নোযোৱা তা পিছত কেলেই ফোন মাৰিছিলি অ' ভালেই কথাতো মোকো লাগিছিলেতো অ' ভাল কথা কেতিয়া যাবি আৰু কোনোবা যাব নেকি লগত অ' ফোন কৰিবি চাবি আক' চবকে কোন কোন যায় কি পঢ়িম ফুৰি থাকোতে গৈছে অ' কিমান টাইমত যাবি কেতিয়া যাবি ক'বি ফোন কৰিবি অ' কাইলেও পাৰি কেইটা বজাত যাবি আগবেলাতে অ' ঠিক আছে মোক ফোন মাৰিবি অ'